হেল্ল' আপোনালোকৰ এপৰ পৰা মই এযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ কাপোৰযোৰ ঠিকেই পালোঁ কালাৰটো ঠিকেই আছে আৰু লগতে কোৱালিটিও গুড আৰু এই কাৰণে আশা কৰোঁ যে আপোনালোকে আগলৈও এনেকৈ গ্ৰাহকক সেৱা যোগান ধৰি যাব